অঁ কওকচোন বাৰু হয় হয় হয় মই সাতগাঁৱৰ ফলৰ দোকান হয় অঁ এতিয়াটো দামটো অলপ বাঢ়িব এতিয়া ছিজন নাইটো আপেলৰ দামটো বাঢ়ি আছে কলৰ দামটো বাঢ়ি আছে ছিজন লৈ লৈ এইখিনি অলপ তথাপিও দামটো বাৰু মিলাব পাৰোঁ হয় হয় হয় কিবা এটা এই চাম অলপ মানে মানে বেলেগৰ পৰা অলপ ৰেট কমাই দিম বাৰু একো কথা নহয় অঁ আপেলৰ এতিয়া দুশ চলি আছে এতিয়া এতিয়া বস্তু পোৱা বহুত টান হৈ গ'লতো এতিয়া মই তথাপিও কমাই দিম বাৰু এশ স সত্তৰ আশী মানত দিয়া হৈ যাব আৰু তেনেকৈ ডেৰশ মই মিলাই দিব পাৰোঁ আৰু এইখিনি ইয়াটো সেইখিনি মিলাই দিম মই অলপ বেছিকৈ ল'লে মিলাই দিম বাৰু এক্সুৱেলি একে দে আৰু আঙুৰটো চলি আছে হে আঙুৰটো চলি আছে তিনিশও চলি আছে চাৰিশও চলিছে আঙুৰ লৈ কথা আৰু হা হয় হয় হয় সেইটো অলপ দাম বেছি হ'ব মাৰ্কেটত পোৱা বহুত টানেই হৈ গৈছে আজিকালি অঁ এইটো হ'ব বাৰু ঈশ্ৱৰৰ নামত মই অলপ কমাই দিম বাৰু মানুহ ঈশ্বৰৰহে তেওঁ এইখিনি এতিয়া ঈশ্ৱৰ আছে কাৰণে আমিওতো বাছি আছো সেইকাৰণে আমি নামঘৰৰ কাৰণে হ'লেও কমাই দিম পিছে আপুনি আহিব কমাই দিম আঙুৰতো দামো কমাই দিম আপেলৰ দামো কমাই দিম হয় হয় হয় নাই এই বাৰু মই বেলেগে যদি হয় হয় হয় বেলেগে যেনেকৈ ৰেট লৈছে মই অলপ কমাই দিম বাৰু একো কথা নাই হা মই নধৰোঁ নাই নাই নাই মই বেলেগৰ পৰা অকণমাণ দুই পইচা কমাই দিম ঈশ্বৰৰ নামৰ কাৰণে হা হয় হয় বেলেগত দুশ ল'লে মই এশ আশীকৈ ধৰি দিম বাৰু এশ আশী এশ নব্বৈকৈ ধৰি দিম হা হয় হয় হয় হ'ব হ'ব মই ঈশ্বৰৰ নামত অলপ কমাই দিম হা দে ঠিকে আছে হ'ব হ'ব